অ' হিমাংশু কোৱা অ' মইও শুনি আছোঁ বাৰু কথাটো কিমান তাৰিখে আহিব গম পোৱা নেকি

অ' মাঘ বিহুৰ সময়ত আহিব ন তাকে অ' চাবলৈ যাবা নহয় নাই নাই যাব লাগিব জুবিনদাৰ গানৰ কথাই সুকীয়া আৰু ন তাকে আৰু নতুন তুমি এল্বামটো শুনিছা নাই অ' বহুত ধুনীয়া লাগিছে এইবাৰ এল্বামটো তাকে বহুত দিনৰ মূৰত আকৌ আগৰ জুবিনদাটো ঘূৰাই পাইছোঁ

হা অ' তাকে সদায় সুস্থ হৈ থাকক এতিয়া কেদিনমানৰ পৰাটো অলপ বেমাৰো হৈ আছিলে কিন্তু হ'লেও তেওঁৰ মাতটোৰ নিচিনা হ'ব নোৱাৰে আৰু তাকেটো একদম পুৰণা ভি চি ডি যোগৰ পৰা তেওঁৰ গান ধেৰ শুনিলোঁ আৰু তাকেটো সৰুৰে পৰাই তাকেটো অ' আমাৰ গাঁৱৰ ওচৰতে আহিব যেতিয়াটো আৰু চাবই লাগিব একেলগে আমি চামগে ন ঠিক আছে অ' অ' ঠিক আছে দিয়া